স্থানীয় বজাৰ বা স্থানীয় অৰ্থনীতিক কামত যেনেকৈ হৈছে আমাৰ অসমীয়া আমাৰ অসমীয়া লেং ভাষাটো বহুতো আমাৰ কাম কৰা ভাষা আমি আৰু অসমীয়া ভাষাটো আমি চবই ব্যৱহাৰ কৰা ভাষা যেনেকৈ বেপাৰ বাণিজ্য যদি আমি কথা পাতিব যাওঁ আমাৰ বজাৰ বা দোকানত আমাৰ অসমীয়া ভাষাই আমি বহুত মানুহে ব্যৱহাৰ কৰে কিয়নো আমাৰ অসমখনত বহুতো অসমীয়া মানুহে ভৰ্তি হৈ আছে আৰু সেইবাবে অসমীয়া ভাষা আমি বহুতো উজু বা বহুতো লাভদায়ক ভাষা হয় আৰু যদি আমি অৰ্থনীতি চাব যাওঁ অৰ্থনীতি বিষয় আমাৰ দোকান বা বেপাৰ বেচাৰ বা বহুতো মানুহ মানুহৰ মাজত কথা বতৰা কাৰণে অসমীয়া ভাষা ব্যৱহাৰ কৰা হয় আৰু অসমীয়া ভাষা আমাৰ অসমৰ যিহেতু জাতীয় ভাষা বা বহুতো মানুহে কথা পতা ভাষা আমাৰ যদি বেলেগ সম্প্ৰদায়ৰ মানুহ যেনেকৈ বিহাৰী বা মাৰোৱাৰী মানুহ আছে তেওঁলোকেও অৰ্থনীতিত এই অসমীয়া ভাষা ব্যৱহাৰ কৰে কিয়নো আমাৰ অসমত এই অসমীয়া ভাষাই বহুতো প্ৰচলিত আৰু যেনেকৈ বাগানৰ যদি আমি বে বেপাৰ বেচাৰ যেনেকৈ পাত বিকা বা কিবা কৰা আমাৰ বি আমাৰ বিহাৰী মানুহো অসমীয়া ভাষাতে অসমীয়া মানুহৰ লগত কথা বতৰা কৰি তেওঁলোকে নিজৰ বিজনেছ আগবঢ়াই গৈ আছে